আচ্ছা হেৰি আমি যে এম এল এ অঁ কলিতাপাৰৰ

হ'ব আৰু ল'লেই হ'ল যাব

মিটিং নালাগ মিটিং মিটিং নালাগে নে আমি কেইজনে আলোচনা কৰি দৰখাস্ত এখন লৈ যাওঁ আগতেতো গাঁৱতে কৰা হৈছেই

আচ্ছা হ'ব তেনেহ'লে দৰখাস্ত মিটিংখন বন্ধ দেওবাৰে চবকে চবকে পাম চানডে হেৰিত ততে নামঘৰ আছে যেন প্ৰেক্ষাগৃহত তাতেই দিলেই হ'ল

অঁ তাতেই অঁ চহীবিলাক দৰখাস্তখন আমাৰ পথটো সূচনীয় অৱস্থা আৰু খুব গতিকে

ঘৰে ঘৰে এনেই মুখে অঁ মুখে মুখে মাতি দিলেই হ'ল নাই

এই

এনেকৈ ওলাই আৰু লগ পালে মই যিকেইজনক লগ পোৱাটো কমেই ৰবিবাৰে

অঁ অঁ অঁ কি কয় ৰাস্তাটোৰ বিশেষ সমস্যাবিলাক বেছি পেচণ্ট

তাতে কাৰবালাতে পাম বোধ হয় এম এল এ হোষ্টেল যাবই নালাগে ছানডে থাকিব কিজানি আগতে ক'ত থাকে

অঁ ৰাহুল দায়ে খবৰ ল'ব দিয়ক জনালেই হ'ল আৰু ৰবিবাৰে যদি মিটিং হয় এতিয়া কেতিয়া থাকে এইটো খব ল'ব লাগিব আমি গুৱাহাটীলৈকে নাযাওঁ আগতেও এম এল এ হষ্টেল গৈছোঁ কাম নহ'ল এইবাৰ ইয়াত ঘৰতে অলপ প্ৰেছাৰোৰে দিব লাগিব বেছি দলে বলে যায় ঠিকেই কৈছে আপুনি দৰখাস্তখন লৈ যাম আৰু সময়ো নাথাকে চবৰে একেলগে যাব ওচৰত হ'লে চবেই যাব পাৰিম আচ্ছা তেনেহ'লে আপুনি ৰাহুলদাৰ লগত অলপ যোগাযোগ কৰিব নাম্বাৰটো আছে নহয় তেওঁৰ ফোন নাম্বাৰটো আপোনাৰ লগত

অঁ তাৰটো দিলেই হ'ল আৰু তেওঁ যদি যায় আমি তেওঁকো ল'ম তেওঁ গ'লে ভালেই হ'ব কৈ আছে চবেই হৈ আছে অঁ চবেই কৈ আছে ৰাস্তাটোৰ কথা আৰু এই বাৰিষাৰ দিনৰ

আৰু এই ল'ৰা ছোৱালীবিলাকে স্কুলত ল'ৰা ছোৱালী আৰু অঁ দৰকাৰী আৰু স্কুলত যোৱা ল'ৰা ছোৱালীবিলাক সিহঁতৰ পূৰা কেনেকৈ যাব এতিয়া বাৰিষাৰ দিনত পানী যি গাঁত চাইকেল লৈ আহে বেছিভাগে তেওঁলোকৰ হেৰি আৰু অলপতে এটা এক্সিডেণ্টো হৈছে অলপতে এই হেৰি এখনৰ এই হেৰিখনৰ অলপতে এক্সিডেণ্ট এটাই হৈছিলে পেটত সোমাই গৈছিলে হৈছে পোৱা নাই কোনেও ছাৰ হ'ব দিয়ক মই আমি কথা পাতিম আৰু ভালকৈ অঁ ৰাখো দিয়ক হ'ব ডি টি পি কৰাই ল'ম অঁ চাইনবিলাক লৈছে হ'ব

হয় অঁ হ'ব দিয়ক তেনেহ'লে ৰাখোঁ অঁ